হাঁহ কুকুৰাৰ বেমাৰ হ'লে মানে হাঁহ কুকুৰাৰ বেমাৰ হ'লে মানে হাগনি বেমাৰ হয় দেই বগা বগা শৌচ কৰে আৰু তেজ শৌচ কৰে সেইবোৰ শৌচ কৰিলে বেমাৰ হ'লে ডাক্তৰৰ পৰামৰ্শ লওঁ নতুবা বেজি বেজি দিয়া পিছত ডাক্তৰৰ দৰৱ খোৱাওঁ অঁ গাঁৱলীয়া ঔষধো কৰোঁ আৰু বান্ধি থওঁ বান্ধি পিনি বস্তা এখন দি পিনি বান্ধি থওঁ বন্ধাৰ পিছত বন বন্ধাৰ পিছত বস্তাবোৰ বদলি কৰি থাকোঁ ডাক্তৰৰ পৰামৰ্শ লওঁ পৰামৰ্শ গাঁৱলীয়া ঔষধো খোৱাওঁ চাউলৰ লগত তিতা বস্তু খোৱাওঁ তিতা বস্তু খুওৱাৰ পিছত সেনেকে চাই থাকোঁ বান্ধি লৈ পিনি চাই থাকোঁ ডাক্তৰৰ পৰামৰ্শ লোৱাৰ পিছত পৰিচালনা সেনেকে হাঁহ কুকুৰা ব্যৱহাৰ কৰি পৰিচালনা কৰোঁ পৰিচালনা কৰা পিছত বেজি দিয়াং বেজি দিয়াই বেমাৰ ঔষধ দিম ঘৰুৱা ঔষধ কৰোঁ ঘৰুৱা ঔষধ কৰি যে ঘৰটো চফা কৰি থওঁ চফা কৰা পিছত জাবৰ চাবৰ পেলাই তাত ভালদৰে আকৌ মাটি চাটি চফা কৰি চফা কৰি আকৌ বেলেগেকে বস্তা চস্তা পাৰি বস্তা চস্তা পাৰি আকৌ হাঁহখিনি ভালদৰে থওঁ আৰু ৰাতিপুৱা লাইট দিওঁ লাইট দি পিনি লাইট দিয়াৰ পিছত চাউল চাউলৰ চাউল খোৱাওঁ পোৱালি সেনেকে পৰিচালনা পৰিচালনা কৰাত সহায় কৰোঁ নহ'লে পোৱালি মৃত্যুৰ মুখত পৰে মৃত্যুৰ মুখত পৰিলে মানুহৰ বহুত ক্ষতি হয় সেনেকে হাঁহ কুকুৰা কণীও নিদিয়ে আৰু সেই সেইবোৰ চফা নকৰিলে বেমাৰে বাঁহ লয় বেমাৰে বাঁহ লোৱাৰ পিছত হাঁহ কুকুৰাবোৰ পোৱালিবোৰ মৰি থাকে মৰি থকা পিছত সেনেকে বহুতৰ মানুহৰ লোকচান হয় সেইকাৰণে সদায় ঘৰ দুৱাৰ পৰিষ্কাৰ কৰি হাঁহ কুকুৰা বান্ধিব লাগে বন্ধাৰ পিছত এনেকে সেইবোৰ নকৰিলে মানুহৰ বেমাৰ হোৱাৰ সম্ভাৱনা ৰাখিব পাৰে নহ'লে সেইবোৰৰ পৰা ডাঙৰ বেমাৰ হৈ ক্ষতি হয় ক্ষতি হ'লে মানে বহুতো লোকচান হয় তেনে নকৰিলে জীৱ জন্তুৰ ক্ষেত্ৰতো জীৱ জন্তুৰ ক্ষেত্ৰত সমস্যা জীৱ জন্তু বহুত সমস্যাত ভোগে হাগনি বেমাৰ হয় বা বমি কৰে চকুত ফেঁচকুৰিয়াই গাত চবকা চবকা বেমাৰ হয় ডাক্তৰ পৰামৰ্শ ল'ব লাগে বা সদায় যত্ন কৰিব লাগে গা ধুৱাব লাগে জীৱ জন্তু তেনে নকৰিলে মানুহৰ বহুত লোকচান হয় জীৱ জন্তুৰ ক্ষেত্ৰতো

সেইবোৰ নকৰিলে বহুতো লোকচান হয় পৰিচালনা কৰিব লাগে চাফ চিকুণ কৰিব লাগে সদায় ঘৰ দুৱাৰ যত্ন কৰি থাকিব লাগে জীৱ জন্তু থকা জেগা সদায় চাফ চিকুণ কৰিব লাগে চাফ চিকুণ কৰিলে জীৱ জন্তু সদায় ভালহৈ থাকে তেনে নকৰিলে মানুহৰ মৃত্যু মুখত পৰিব পাৰে মৃত্যু মুখত পৰিলে মানুহৰ বহুতো লোকচান হয় সেইবোৰে পৰামৰ্শ লৈ সদায় পৰামৰ্শ ল'ব লাগে ডক্তৰৰ পৰামৰ্শ মতে সদায় চাফ চিকুণ কৰি থ'ব লাগে জীৱ জন্তু তেনে নকৰিলে মানুহৰ বহুতো লোকচান হয় লোকচান হ'লে মানে বহুতো লোকচান হয় লোকচান হ'লে এনেকে মানুহৰ লোকচান হৈ যায় নহ'লে মানুহ মানুহে সেইবিলাকে কৰি চব চাফ চিকুণ কৰিয়ে জীৱ জন্তু চাফ চিকুণ কৰিয়ে মানে লাভ বহুতো টকা পইচা লাভ কৰিব পাৰি নহ'লে উপাৰ্জন বিগনেছ বিক্ৰী কৰিও বহুত টকা উপাৰ্জন কৰিব পাৰি